অঁ বাইদেউ অঁ কওক অঁ বাইদেউ পাপনক মাতিলে বেছি ভাল হ'ব কাৰণ তেওঁ পইচাটোও কম লয় আৰু মানুহ আহিব চাবলৈ অকণমান ভালো পাব মানুহো হয় মানুহবোৰো অকণমান চাই পাব অঁ তেতিয়া মানুহো হ'ব অকণমান ভালো হ'ব আৰু প্ৰগ্ৰেমখন ভালো লাগিব চাই অঁ আহিব মানুহ বহুতো হ'ব তেতিয়া আৰু ভালেই লাগিব তেনেহ'লে আপুনি আপোনাৰ মন্তব্য় কি বেলেগক কাৰোবাক মাতিম বুলি ভাবিছেনি আপুনি অঁ ঠিক আছে তেনেহ'লে পাপনক অঁ তেনেহ'লে মই মিটিং এখন পাতি মানুহবোৰক তেনেহ'লে জনাই দিওঁ যে আমুকক মাতিলে ভাল পাপনক মাতিলে ভাল হ'ব বুলি অঁ ঠিক আছে বাৰু মই মিটিং এখন পাতি দিম বাৰু তেনেহ'লে আপুনি আপোনাক মই ফোন মাৰি দিম অঁ মই সেই আলোচনা কৰিম তেতিয়া আপোনাক মাতি দিম আপুনি আহি যাব অঁ ঠিক আছে বাৰু ঠিক আছে বাৰু